প্ৰথম এ টি এম কাৰ্ডখন আপুনি এই বাটটোৱেদি প্ৰথম সোমোৱাই দিব লাগিব সোমোৱাই দিয়াৰ পাছত আপোনাৰ স্ক্ৰিনত প্ৰথম আহিব আপোনাৰ লেংগুৱেজ আহিব কি কি আপুনি জানে ভাষা ইংৰাজী হিন্দী আৰু অসমীয়া এনেকুৱা কিছুমান অপশ্যন আহিব এই অপশ্যনটো অহা পিছত আপুনি প্ৰথম ইংলিছে মাৰিব সুবিধাটো হিচাপত ইংলিছ মৰাৰ পিছত আপোনাৰ অপশ্যন আহিব আপোনাৰ তাত কি কি এই কেইবাটাও ভাগ আহিব দেখিলেই নহয় আপুনি এইয়া উইড্ৰ'ল মিনি ষ্টেটমেণ্ট আপোনাৰ বেলেঞ্চ এণ্ড ক্ৰয় যিবোৰ আপোনাৰ গোটেইখিনি আহে এই গোটেইখিনি ডিটেইলছ পাই যাব আপুনি কি কৰিব পইচাটো উলিয়াবনে নাই আপুনি মিনি ষ্টেটমেণ্ট মাৰি পিনে কিমান কি আছে ট্ৰেনজেকশ্যন চাব বিচাৰে তেতিয়া তেওঁক ক'লে বোলে নহয় মই পইচা উলিয়াম তেতিয়াহ'লে আপুনি ইয়াত চুব লাগিব তাৰপাছতে আহিব আপোনাৰ পিন নাম্বাৰ মাৰিবলৈ আহিব আপুনি যিটো আপোনাৰ চিক্ৰেট নাম্বাৰ আপুনি মাৰি দিব লাগিব মাৰি দিয়াৰ পছতে আপোনালৈ কিমান টকা পইচা উলিয়াব বা অপশ্যন আহিব তেতিয়া আপুনি ইয়াত সংখ্য়া টিপি দিব লাগিব পাঁচ হোজাৰ এহেজাৰ দুহেজাৰ যি মাৰে পইচাটো লিখি দিব লাগিব লিখি মাৰিটো হৈছে নহৈছে কাৰেক্ট ইনকাৰেক্ট আহিব কাৰেক্ট বুলি মাৰি দিব তাৰপৰা আপোনাৰ অট'মেটিক পইচাটো ওলাই আহিব আপোনাৰ এইটোৱে আমাৰ হ'ল এ টি এমৰপৰা পইচা উলিওৱা পদ্ধতি আপুনি এইটো এনেকৈ কৰিয়ে পইচা উলিয়াব বুলি ভাবোঁ দেই পিছলৈ